চৰকাৰী ডাক্তৰ বা চিকিৎসালয়লৈ গ'লে মোৰ বহুতো অসুবিধা হয় তাত ইমা গ'লে মানে ইমাৰ্জেঞ্চি যদি যোৱা হয় তাত আপুনি প্ৰথমবাৰ টিকেট কাটিব লাগে টিকেট কাটি পিনে আপুনি ডক্তৰৰ ওচৰৰ পৰা যদি আমি ডক্তৰৰ পৰা লিখা আনি পিনে পে প্ৰেছক্ৰিপশ্যন লৈ আহি আপুনি সময়মতে সময়মতে আপুনি বস্তুবিলাক পো পোৱা নাযায় তাত ইমান সুবিধাজনক নহয় মানে আমাৰ সুবিধাজনক মানে আৰু এবাৰ মোৰ এনেকুৱা এটা ঘটনা হৈছিলে মই মোৰ এবাৰ মে মেকুৰীয়ে আঁচুৰিছিলে ঘৰত কাম কৰি থাকোঁতে পতক চাহ খাই থাকোঁতে তাৰপিছত মই ডক্তৰৰ তালৈ গৈছিলোঁ ইমাৰ্জেঞ্চিত দেখাইছিলোঁ ইমাৰ্জেঞ্চিত দেখুৱা পিছত ডক্টৰৰ ওচৰত ঔষধ ডক্টৰৰ ওচৰত যোৱাৰ পিছত ডক্টৰে পেছ প্ৰেছক্ৰিপচন লিখি দিয়াৰ পিছত তাৰপিছত কাউণ্টাৰত দিওঁতে আপোনাৰ ঔষধটো নাই বুলি কৈছিলে অঁ নাই বুলি কওঁতে মোৰ আকৌ মই নিজৰ পইচা খৰচ কৰি এক্সট্ৰাকৈ ফাৰ্মাচীৰ পৰা কিনি ল'ব লগা হৈছিলে কিনি ল'ব লগা হওঁতে মোৰো মোৰো পইচাটো খৰচ হ'ল আৰু তাত মানে আপোনাৰ বহুতো মানে পৰিৱেশটো মানে পৰিৱেশটো ভাল পৰিৱেশ মানে আপোনাৰ ভাল নহয় ইমান এটা তাৰপিছত আৰু আপোনালোকৰ ডাক্তৰৰ বি বিহেভিয়াৰবিলাক বে বেয়া ইমান ভাল নহয় ডাক্তৰৰ তাত ৰাতি আহিলে মানে আপুনি দেখিব তাত অঁ মানুহ কিছুমানে শুই থাকে কিছুমানে ওচৰতে পায়খানা কৰে কি কিছুমানে আহিপিনে আপোনাৰ আপোনাৰ ওচৰত আহিপিনে হুলস্থুল কৰে কিছুমানে ইমাৰ্জেঞ্চি সেইটো পৰিৱেশটো তেনেকুৱা চিটুৱেশ্যন হ'লে মানে বেয়া লাগে আমাৰ তাৰপিছত আ আৰু মানে তাত ইমাৰ্জেঞ্চি কাৰোবাৰ এক্সিডেণ্ট হ'লে কিবা হ'লে ডক্টৰৰ প্ৰায় নাথাকেই ডক্তৰ নথকাৰ ফলত মানুহৰ বহুত মানুহৰ মৃত্যুমুখতো পৰিবলগীয়া হৈছে মৃত্যুমুখত পৰিবলগীয়া হৈছে বহুত বহুতৰে জীৱনত তাৰপিছত আপোনাৰ তাত চ চৰকাৰী হস্পিতেলবিলাক বহুতো পৰিষ্কাৰজনক নহয় আপোনাৰ তাত তাত আপোনাৰ বহুতে কিবা কিবি লেতেৰা আৱৰ্জনা য'তে যি মন যায় থু খেকাৰ ইত্যাদি পে পেলোৱা দেখা যায় তাত মানুহবিলাক ডক্তৰবিলাকে আৰু সময়মতে ৰোগীক শুশ্ৰূষা নকৰে ৰোগী নাচায় তাৰ ফলত সৰু বেমাৰটোৰ বহুতো ৰং ট্ৰিটমেন্ট হোৱাও দেখা যায় ৰং ট্ৰিটমেন্টৰ ফলত আমাৰ আমাৰ ৰোগী মৃত্যুমুখত পৰা দেখা যায় চৰকাৰী হস্পিটেলবিলাকৰ চৰকাৰী হস্পিটেল বুলি ক'লে আপোনাৰ চৰকাৰী হস্পিতেলত প্ৰায় বা ঔষধ মেডিচিন হওক ধৰি লওক সময়মতে সময়মতে তাত ন নাপায় আৰু চৰকাৰী চৰকাৰী হস্পিতেলত আপোনাৰ ডাক্টৰ বা ডাক্তৰ বা নাৰ্চে নিজৰ প্ৰাইভেট বস্তুবিলাকত বেছি গুৰুত্ব দিয়ে চৰকাৰী মানে চাকৰি হিচাপে জাষ্ট তাত অহা যোৱা কৰা দেখাহে যায় ইমান এটা মানে ইমাৰ্জেঞ্চি ছিটুৱেশ্যন মানুহক ইমান যিটো যিটো ছিটুৱেশ্যনত গৈ মানুহে ডক্টৰজন বিচাৰে সেইটো ছিটুৱেশ্যনত তেখেতলোকে মানে ডক্তৰজনক ব ব্যৱহাৰ কৰা দে ৰোগীজনক শুশ্ৰূষা কৰা দেখা নাযায় তাত মানে আপোনালোকৰ ডক্তৰবিলাকে সময় সময় সময় সময় সাপেক্ষে উপস্থিত নহয়হি সময়মতে আ তাত তাত অহা দেখা নাযায় ফলত বহুতো মানে ৰোগীয়ে হুলস্থুলো কৰা দেখা যায় পাছত এনেকৈ হুলস্থুল কৰাৰ ঠাইত পিছত হাৰ্ট এটেক থকা মানুহ এজনৰ কাৰণে বা কিবা বেলেগ বেমাৰ থ থকা মানুহৰ কিছুমানৰ কাৰণে বা প্ৰব্লেমো দেখা যায় প্ৰব্লেম হোৱাৰ পিছত তেখেতলোকৰ কিছুমানে সেই সেই যিটো শব্দৰ শব্দৰ প্ৰদূষণ হোৱাৰ ফলত ৰোগীজনৰ মৃত্যুমুখতো পৰিব পাৰে তাত আৰু চৰকাৰী হস্পিটেলবিলাকত ঠাইবিলাক লেট্ৰিন হওক বাথৰুমেই হওক প্ৰস্ৰাৱগাৰ হওক ইত্যাদি সব আৱৰ্জনাৰে ভৰা আৰু অপৰিষ্কাৰ তাত মানে তাত সুস্থ মানুহ এজন গ'লে তাত দুৰ্গন্ধতে মানুহৰ তাতে বেমাৰ হৈ যায় তাত আৰু কিবা বস্তু নিলেও খাব পৰা নাযায় এজন ভাল মানুহে তাত ৰোগীৰ লগত তাত থাকিলে মানে ভাল বস্তু খা খাব পৰা নাযায় তাত চৰকাৰী হস্পিতেলৰ মানুহবিলাকে নিজৰ দৰমহাটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে কিন্তু পেচেণ্টৰ ওপৰত ইমান গুৰুত্ব দিয়া দেখা নাযায় তাত তাত আৰু তাত চৰকাৰী হস্পিটেলত বহুতো বহুতো তাৰ ফলত ৰোগী আপোনাৰ ৰোগীবিলাকৰ ক্ষেত্ৰতো বহুতো অসুবিধা দেখা যায় ৰোগীয়ে সময়মতে সময়মতে ৰোগীয়ে যদি কিবা বস্তু বিচাৰে তেখেতলোকে সময়মতে আনি দিব নোৱাৰে তাত থকা কাম কৰে ৰাতি আহিলে আপুনি দেখিব যে তাত কিছুমান মানুহ মদ ভাং খাই এনেই শুই থকা দেখা যায় কিছুমান সেইটো পৰিৱেশ মানে অলপ মানে বেছি মানে পৰিৱেশটো মানে ভাল দেখা নাযায় তাত